অসম অসম চৰকাৰে বিশেষকৈ অসমৰ ভিতৰৰ যিবিলাক সমস্যা কিছুমান আঞ্চলিক সমস্যা কিছুমান সকলোৰে সাৰ্বজনীন সমস্যাসমূহ সমাধানৰ বাবে কি কৰে ৰাজ্য চৰকাৰে বেলেগ মানে ৰাজ্য চৰকাৰ বা বেলেগ দেশৰ লগতো কিছুমান ক'পাৰেট কৰিব লগা হয় বিশেষকৈ এনেকুৱা হয় কিছুমান নেচাৰেল কেলামিটী বা কিছুমান প্ৰজেক্ট প্ৰজেক্ট লোৱাৰ ক্ষেত্ৰত কিছুমান প্ৰজেক্ট লয় অসম চৰকাৰে যিবিলাক বহুত কষ্টলী আৰু সেইবিলাক হ'ল আমাৰ জনসাধাৰণৰ হিতাৰ্থে কৰিবলগা প্ৰজেক্ট গতিকে সেই প্ৰজেক্টবিলাক আমি যদি অসম চৰকাৰে ফুলফিল কৰিবলগা হয় তেতিয়াহ'লে বেলেগ দেশৰ বা বেলেগ সন্থা সংস্থা কিছুমানৰ পৰা সহায় বা কিছুমান ঋণ আদিৰ ব্যৱস্থাৰ কাৰণে মানে হেৰি ক'পাৰেট কৰিব লগা হয় যাৰ ফলত কি হয় সেইবিলাক নকৰিলে এখন দেশ বা এখন ৰাজ্যত মানে জনসাধাৰণৰ সম্পূৰ্ণ যিখিনি দৰকাৰী যেনে ৰাষ্টা ঘাট আদিৰ পৰা স্কুল কলেজ বা মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ এইবিলাক ক্ষেত্ৰত যদি উন্নতি কৰিব লগা হয় গতিকে বেলেগ দেশৰ লগত এই আমাৰ অসম চৰকাৰেও এই ক্ষেত্ৰত সহযোগ কৰে বা কিবা ঋণ তিন আদি লৈ এইবিলাক কাম সমাধান কৰে